যোৱাকালি বজাৰৰ পৰা ইলেক্ট্ৰিকেল ইষ্ট্ৰি এটা কিনিছিলো ইষ্ট্ৰিটো ইমান ভাল নহয় প্ৰথমতে গৰম কৰিলে গৰম ইমান নহয় গৰম হ'লেও কাপোৰবিলাক কোঁচ খাই যায় তাত যিবিলাক ৱায়াৰ লগোৱা হৈছে ৱায়াৰবিলাকো ইমান স্মোথ নহয় ইষ্ট্ৰিটো ইমান ভাল নহয় আৰু আন মানে মূল্য তাৰ যথেষ্ট হৈছে অঁ বৰুৱাইহে ক'লে ইষ্ট্ৰিবিলাক ভালেই হৈছে বোলে তাত গৈ পিনে সাতশ টকা দি এটা আনিলোঁ কিন্তু মূল্য চাইপিনে ইষ্ট্ৰিটোৰ সিমান এটা সুলভ নহ'ল